নমস্কাৰ হয় মোৰ অঞ্চলৰ ইয়াত প্ৰশিক্ষণ কেন্দ্ৰ আছে আৰু প্ৰশিক্ষণ কেন্দ্ৰ আজিৰ পৰা প্ৰায় বহু বছৰ আগৰ পৰাই চলি আহিছে আৰু সেই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আজিলৈকে বহু ল'ৰা ছোৱালী আগবাঢ়ি গৈছে সেই বহুত জিলাভিত্তিক ৰাজ্যিকভিত্তিক আৰু ৰাষ্ট্ৰীয়ভিত্তিত বহু খেল তেওঁলোকে খেলিবলৈ সক্ষম হৈছে যেনে ফুটবল বেডমিণ্টন দৌৰ আৰু আমাৰ অঞ্চলত যিটো ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ আছে তাৰ প্ৰভাৱ আমাৰ অঞ্চলৰ নৱ প্ৰজন্মৰ ওপৰত খুব বেছি ভাল প্ৰভাৱ পৰিছে যাৰ কাৰণে আমাৰ অঞ্চলৰ বহু ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ খেলত যেনে ফুটবল ক্ৰিকেট ভলীবল বেডমিণ্টন দৌৰ খেলি বহু ল'ৰা ছোৱালী চাকৰিও লাভ কৰিছে কিয়নো সেইবোৰ খেলে আমাৰ স্বাস্থ্যৰ লগতে আমাৰ ওচৰৰ কণকণ ভাইটি ভণ্টি বা নৱপ্ৰজন্মক নিজৰ স্বাস্থ্যৰ লগতে ভৱিষ্যত আমাৰ অঞ্চলৰ সেই ক্ৰীড়া কেন্দ্ৰটো এনে স্থানত আছে যি নেকি চাৰিওফালৰ ল'ৰা ছোৱালী ডেকা গাভৰু বা বয়োজ্যেষ্ঠসকল আহি তাত খেলিবলৈ সুবিধা পায় আৰু সেই সুবিধাৰ পৰা আজিৰ তাৰিখ তাৰিখলৈকে বহুলোক বহু আগবাঢ়ি গৈছে সৌ সিদিনা আমাৰ অঞ্চলৰে এগৰাকী বাইদেউ সেই বাইদেউগৰাকী ৰাজ্যিক পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে সেই ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটো আজিৰ পৰা বহু বছৰ পুৰণি যদিও আজিলৈকে তাত কোনো ধৰণৰ বাধা হোৱা নাই বৰঞ্চ দিনক দিনে আগবাঢ়ি গৈছে আগবাঢ়ি যোৱাৰ লগতে সেই অঞ্চলটোৰ বা আমাৰ অঞ্চলটোৰ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰত প্ৰতিদিনে প্ৰায় দুইৰ পৰা তিনি হাজাৰ ভিতৰত খেলুৱৈ খেলিবলৈ আৰু সেই প্ৰশিক্ষণ ল'বলৈ আহে প্ৰশিক্ষণ কেন্দ্ৰটোত সকলো ধৰণৰ সা সুবিধা আছে লেট্ৰিন বাথৰুম বা চেঞ্জিং ৰুম সকলো ধৰণৰ ব্যৱস্থা আছে সেইকাৰণে ওচৰে পাঁজৰে থকা আমাৰ নৱপ্ৰজন্মই যিমানখিনি ভাইটি ভণ্টি বা বয়োজ্যেষ্ঠসকল আছে সেই স্থানত আহি আমাৰ সেই ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰত বহুখিনি লোক আগবাঢ়ি গৈছে লগতে আমি জনাবলৈ পাই সুখী হৈছোঁ যে সেই আমাৰ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বহুলোক আগবাঢ়ি যোৱাৰ লগতে চৰকাৰী চাকৰিও লাভ কৰিছে সেই চাকৰিয়ালসকলে আহি নতুন প্ৰজন্মক আকৌ পুনৰ প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে লগতে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰত থকা যিবোৰ সুবিধা সেই সুবিধাবোৰ ওচৰৰে আমাৰ যিসকল বিশেষকৈ কেৰিয়াৰৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ থাকে সেই লোকসকলে ফুটবল ভলীবল ক্ৰিকেট বেডমিণ্টন দৌৰিবৰ কাৰণে ট্ৰেক সকলোবোৰ সা সুবিধা কৰি দিয়ে আৰু সেইবোৰ পৰিচালনা কৰে আমাৰ এই সেই অঞ্চলৰে এখন সমিতি কাৰণ এখন সমিতিৰ অবিহনে এটা প্ৰশিক্ষণ কেন্দ্ৰ চলোৱাটো নিশ্চয় অলপ হ'লেও দুৰ্বলতা আগবাঢ়ি আহিব যাৰ কাৰণে আমাৰ অঞ্চলৰ নৱপ্ৰজন্ম বা বয়োজ্যেষ্ঠসকল খেলিবলৈ বা যিকোনো কামৰ কাৰণে ওলাই আহিবলৈ অলপ হ'লেও সংকোচ কৰিব সেয়েহে আমাৰ অঞ্চলত থকা সেই ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটো ইমান সুন্দৰকৈ আগবঢ়াই নিব পৰা হৈছে আৰু উৎসাহ উদ্দীপনাবোৰ এনেদৰে আহে যিসকল ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠই আগতেই খেলি চৰকাৰী চাকৰি বা প্ৰাইভেট ছেক্টৰত চাকৰি কৰিছে সেইসকলে নিশ্চয়কৈ সিহঁতক উদ্দীপনা আগবঢ়াই আহিছে আৰু ভৱিষ্যতলৈ উদ্দীপনা যোগাই আহিব আমাৰ সেই ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটো যি কেন্দ্ৰৰ কাৰণে যি দৰকাৰী আছিল সেই বা দৰকাৰী আমাৰ যিবোৰ সা সঁজুলি সেইবোৰ সা সঁজুলি আমাৰ অঞ্চলৰ সকলো লোক মিলি একত্ৰিত হৈ সেইবোৰ আগবঢ়াবলৈ সক্ষম হৈছে সেয়েহে আমাৰ অঞ্চলৰ ক্ৰীড়াক পাব্লিক ক্ৰীড়াকেন্দ্ৰটো বহুদূৰ আগবাঢ়ি গৈছে বুলি আমি অনুভৱ কৰোঁ আৰু ভৱিষ্যতেও আগবাঢ়ি যাব ধন্যবাদ